আমি ৰঙালী বিহু চবৰে লগত এইবাৰ চবৰে লগত নাছিলোঁ পাহাৰ পৰ্বত ভৈয়াম গোটেইখিনি একেলগে ৰঙালী বিহু নাছিলোঁ আমি গোটেইখিনি লগ লয় মহিলা আইসকলে বাপসকলে চব লগত লগ লয় আমি চব লগত ৰঙালী বিহু নাছিলোঁ আমি হুঁচৰি গালোঁ ঘৰে ঘৰে হুঁচৰি গালোঁ আমি চাহপানী খাই গ'ল কাৰোবাৰ ঘৰ ঠাণ্ডা কাৰবাৰ ঘৰত চাহ কাৰোবাৰ ঘৰত চুজি কাৰোবাৰ ঘৰত পিঠা লাড়ু আমি নাচি বিহু নাচি নাচি আমি চবৰে ঘৰত ফূৰ্তি কৰি কৰি খাই এক পাহাৰ ভৈয়াম গোটেইখিনি উঠি নাচি নাচি আহি লাষ্টত আমি একেলগে নামঘৰত শেষ কৰি দুই তিনি দিনৰ পিছত আমি একেলগে খানা খালোঁ খানা খাওঁতে আমি চবৰে লগত ফূৰ্তি তামাচা কৰি মান বিহু হুঁচৰি গাই গোটেইখিনিৰ লগত খানা খাই পেলাই গোটেই ফূৰ্তি কৰি আমি ঘৰে ঘৰে

আমি নামঘৰ যাই ভাল লাগে নাম প্ৰসংগ নাম প্ৰসংগ কৰি ভাল লাগে পুথি পঢ়া শুনি ভাল লাগে একেলগে আমি ভাদ মাহত গৈ এমাহ আমি নাম প্ৰসংগ কৰোঁ ভাদ মাহত মোক গোটেইখিনিয়ে ব্যস্ত বহুত ভাল লাগে আমি ভাদ মাহত এক দৌৰা দৌৰিকৈ ঘৰৰ কাম কৰি পেলাই আমি ওলাই চবৰে লগৰ আইসকল চবৰে লগত বহি আমি নাম প্ৰসংগ তাতে কৰি চাহপানী খাই আমি আকৌ পাঁচটামান বজাত আকৌ ঘৰত আহি সোমাওঁ আমি ৰাস চাই ভালপাওঁ ভাওনা চাই ভালপাওঁ ভাওনা ৰাস আগত সৰু টাইমত আমি বহুতখিনি চালোঁ এতিয়া আমি গুৱাহাটী থাকি প্ৰায় ৰাস ভাওনা চাব নাপাওঁ কিন্তু গাঁৱত কেতিয়াবা মই এই ৰাসত ভাওনা ছিজনত গ'লে মই ৰাস ভাওনা চাই বহুত ভালপাওঁ পূজা দুৰ্গা পূজা চাই ভালপাওঁ তাৰ পিছত পূজা চাই আমি ঘূৰি হোটেলত সোমাই ধোচা চমোচা খাই ভালপাওঁ পিছত ঘূৰি আহোঁতে পুতলা বেলুন তাৰ পিছতে এইকেইটা লয় ল'ৰা ছোৱালীৰ কাৰণে পিষ্টল এইকেইটা লয় ঘৰত আহি ফূৰ্তি কৰি আহি মিঠাই চিঠাই জেলেপী আনি ঘৰতে আহি ধুনীয়াকৈ বহি চাহ বনাই একেলগে চব ফেমিলিৰ লগত বহি আমি চাহ খাওঁ পূজা চাই আহি তাৰ পিছত আনন্দ মতে বহি পেলাই চাহ তাহ খাই পেলাই তাৰ পিছতে আমি ৰাতি ভাত বনাওঁ খাওঁ